হেল্ল' আপুনি ৰিম্পী শইকীয়াই কৈছে নেকি আপুনি মই এক্সোৱেলি ঝৰ্ণাই কৈছোঁ আপোনাৰ নাম্বাৰটো মই ফেচবুকত পাইছিলোঁ আপুনি কিবা মেখেলা চাদৰ ব্যৱসায় কৰে নেকি

বাইদেউ আপোনাৰ দোকানটো ক'ত আছিলনো ঘৰৰ পৰাই ডেলিভাৰী দিয়ে ন হয় হয় হয় আপোনাৰ তাত কেনেকুৱা ধৰণৰ মেখেলা চাদৰ পায় কটনৰ মানে

হয় এক্সোৱেলি মোক কপাহী কাপোৰৰে লাগিছিলে নীলা ৰঙৰ বা হালধীয়া ৰঙৰ হ'লে ভাল মানে গৰমত নীলা ৰঙৰ হ'ব নেকি

এ কিমান বা হয় মোক মানে এহেজাৰ টকা মানৰ ভিতৰত লাগিছিলে যাতে ডেইলি ইউজ কৰিব পাৰোঁ মই মই যিহেতু মানে হেৰি অ হাতে হাতে বোৱা আছে ন আপোনাৰ হয়

বাইদেউ মই কাপোৰখিনি আগতে চাই ল'ব লাগিব বাৰু আপুনি মোক হোৱাটচ আপত ফটো পঠাই দিবচোন তাৰ পিছত ৰেন্চটো অলপ বেছি হৈছে অকণমান কমাই দিবচোন পাৰে যদি বেছি কৈছে আপুনি মানে মোক যিহেতু ডেইলি ইউজ কৰিবলৈ লাগে ন মই যদি দুই হাজাৰ টকীয়া ডেইলি পিন্ধো কি হ'ব বাৰু কওকচোন আৰু গৰমততো কপাহী কাপোৰটোৱে লাগে হয় হয় আপুনি ফটো পঠাওকচোন আৰু পাৰিলে ৰেন্চটো আপুনি ফ'ৰটিন হানড্ৰেদ মানৰ ভিতৰত কৰিবচোন পাৰে যদি আপোনাৰ তাত কিবা হেৰি মিচিং কাপোৰ হ'ব নেকি মিচিং বোৱা কাপোৰ মই মানে ভাল পাওঁ মিচিং কাপোৰ ইনেই অৰ্ডাৰ কৰি দিব পাৰিব নেকি আপোনাৰ কোনোবা চিনাকী আছে নেকি হেৰি এটা কাম কৰিবচোন হেৰি আপুনি ফটো নহয় ফটো দেখুৱাবচোন মোক মানে নীলা ৰঙৰে লাগিছিলে নীলা বা ৰঙা ৰঙৰ হয় ঠিক আছে আপুনি ফটোবোৰ দিব ৰাখিছোঁ ৰাখিছোঁ দিয়ক অ